অঁ মোৰ অঞ্চলত আচলতে বিভিন্ন ধৰণৰ ধৰ্ম মানে ধৰ্মৰ লোকেই বসবাস কৰে কিন্তু তাৰ ভিতৰত প্ৰধানকৈ হৈছে আচলতে হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্ম হিন্দু ধৰ্মৰ লোক হিচাপে আমি আমাৰ নামঘৰ আছে বা মন্দিৰো আছে নামঘৰত আমি সদ্যহতে বিভিন্ন ধৰণৰ নাম পতা দেখোঁ বা বিভিন্ন ধৰণৰ অবিৰত ভাগৱত ভাগৱত পাঠেই হওক বা বিহু উপলক্ষ্যে গুৰুজনাৰ আশীষ লোৱাৰ যি পৰম্পৰা সেয়াই হওক বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱেই হওক বা তিথিয়ে হওক সেই উপলক্ষ্যেও বিভিন্ন ধৰণৰ গুণানুকীৰ্তন কৰা দেখা যায় আৰু বিভিন্ন ধৰণৰ নামঘৰত পাতিবলগীয়া অনুষ্ঠান আচলতে আমি উলহ মালহেৰে উদযাপন কৰোঁ লগতে ভাওনা আছেই ভাওনা আমি মানে বিভিন্ন ধৰণৰ কলা কৌশল ব্যৱহাৰ কৰি বা গুৰুজনাৰ যি সৃষ্টি তাক অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰা হয় ঠিক সেইদৰে আমি যদি ক'বলৈ যাওঁ ইছলাম ধৰ্মৰ কথা তেন্তে ইছলাম ধৰ্মত বিশেষকৈ ঈদ পতা দেখা যায় তেওঁলোকৰ যি মচজিদ আছে তাত গৈ তেওঁলোকে বিভিন্ন ধৰণৰ নামাজ বা তেওঁলোকৰ যি আল্লাৰ গুণানুকীৰ্তন তেওঁলোকে কৰা দেখিবলৈ পোৱা যায় এইসমূহৰ উপৰিও আমাৰ যিটো অঞ্চলত বাস কৰা হিন্দু ধৰ্ম আৰু ইছলাম ধৰ্মৰ লোক দুয়োৰে মাজত কিন্তু ভাতৃত্ববোধ আৰু মিলাপ্ৰীতি ভাব বেশিষকৈ চাবলগীয়া বা গুৰুতৰ হয়